হয় মই প্ৰথম নাচ মই ঘৰতে শিকিছিলোঁ টি ভি চাই চাই তাৰপৰা প্ৰথমতে স্কুলতে স্কুলৰ পৰাই আৰম্ভ কৰিছিলোঁ স্কুলত প্ৰ'গ্ৰেম চ'গ্ৰেম পাতিলে তাত নাচোঁ বিহু নাচিছিলোঁ আৰু দশৱতাৰো নাচিছিলোঁ দশৱতাৰ মোক পানীগাঁৱৰ ছাৰ এজনে শিকাইছিলে তাৰপৰা মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত নাচিছিলোঁ তাত মই দ্বিতীয় স্থান পাইছিলোঁ তাৰপৰা বগলীজান হাইস্কুলত নাচিছিলোগৈ তাতো মই থাৰ্ড পাইছিলোঁ তাৰপৰা চৈধ্য নৱেম্বৰত আমাৰ গাঁৱতে এখন প্ৰ'গেম পাতিছিলে তাত নাচি পেনি মই প্ৰথম পুৰষ্কাৰ পাইছিলোঁ দশৱতাৰ নৃত্য নাচি তাৰপিছত মই লাহে লাহে স্কুল হাইস্কুলত পালোঁ হাইস্কুলত তেতিয়া মহাৰজত জয়ন্তী হৈছিলে তাত মই অংশগ্ৰহণ কৰিছিলোঁ তাৰপৰা লাহে লাহে মোৰ পৰীক্ষাৰো ওচৰ চাপিল দ দশম শ্ৰেণী পালোঁ তেতিয়া মোৰ নাচৰ নাচটো নাচিবলৈ বন্ধই কৰি দিছিলোঁ তাৰপিছত কলেজত পোৱাৰ পিছত কলেজত ছাৰ বাইদেউহঁতে কৈছিলে নাচিবলৈ প্ৰ'গেম পাতিছিলে নৱাগত আদৰণি তাত মই নাচিছিলোঁ গ্ৰুপ ডান্স তাৰপৰা আকৌ খেল ধেমালিত মই অংশগ্ৰহণ কৰিছিলোঁ খেল ধেমালিত নাচোঁতেও মই দ্বিতীয় স্থান পাইছিলোঁ আধুনিক নৃত্যত তাৰপৰা আমাৰ ওচৰতে গ্ৰীষ্মকালত এখন মইনামেল হয় তাতো মই নাচিছিলোঁ তাত বাহঁতে মোক নচোৱায় শিকায় সেয়া নাচ শিকি পেনি তাত অংশগ্ৰহণ কৰি পুৰষ্কাৰ পাইছিলোঁ তেনেকৈয়ে মোৰ নাচৰ নাচৰ লগত জড়িত হৈ পৰিছিলোঁ তাৰপৰা কলেজত নাক প্ৰ'গেমতো মই গ্ৰুপ ডান্সত অংশগ্ৰহণ কৰিছিলোঁ তেনেকৈ মোৰ নাচৰ নাচখিনি আগবঢ়াই নিছিলোঁ মই বিহু নাচি ভাল পাওঁ সবতকৈ আৰু দাদা কেইজনমানে মোক ঘৰতে বিহুও শিকাইছিলে সেয়া বিহু নাচি মই ষ্টেজ প্ৰ'গ্ৰেমো কৰিছিলোঁ আৰু গ্ৰুপকৈও নাচোঁ তেনেকৈয়ে মোৰ নাচৰ অৰ আগবঢ়াই নিছিলোঁ নাচখিনি